মই প্ৰধানকৈ এনেধৰণৰ গছ গছনি ৰুও যিবোৰ গছ গছনিৰে দ্বাৰা মানুহৰ উপকাৰ আহে প্ৰথমকৈ মই যিবোৰ গছৰ পৰা কাঠ হয় ঘৰ আদিত আমি লগাব পৰাকৈ কাঠ হয় তেনেধৰণৰ গছবোৰ আমি ৰোপণ কৰোঁ যেনে গামৰি এই গছ ৰোলে আমাৰ দুটাকৈ উপকাৰ হয় গছৰ পৰা আমি কাঠ বনাব পাৰোঁ আৰু এই গছৰ পাতৰ পৰা যদি আমাৰ ঘৰত ছাগলী আমি পোহোঁ তেতিয়া হ'লে এই ছাগলীৰ খাদ্য হয় গছৰ পাতবোৰ ঠিক তেনেদৰে আমি গছ ৰোওঁ তামোল গছ তামোল গছৰ পৰা আমি বিভিন্ন উপকাৰ পাওঁ যেনে তামোল গছৰ পৰা আমি তামোল পাওঁ তামোলৰ পাতৰ পৰা ঢকোনা আজি বিভিন্ন ধৰণৰ ঢকোনাৰ পৰা সামগ্ৰী তৈয়াৰ কৰা হয় ভাত খোৱা পাতৰ পাত আদি তাৰ পৰা বনোৱা হয় গ্লাচ বনোৱা হয় নতুন প্ৰযুক্তি বিদ্যায় এনেবোৰ কাম কৰিছ ইয়াৰ পিছত আমি বাঁহ ৰোওঁ বাঁহৰ পৰা বিভ মানুহৰ জীৱনত দৈনন্দিন জীৱনত লাগা বিভিন্ন সা সৰঞ্জাম তৈয়াৰ কৰা হয় বেৰ বেৰিব পাৰি খৰাহি বনাব পাৰি মাঁছ ধৰা সজুলি বনাব পাৰি হাল বাবলৈ যোৱা অৰ্থাৎ কৃষি কাৰ্যত লগা সকলো সামগ্ৰীতে বাঁহৰ প্ৰয়োজন হয় সেই কাৰণে আমি বাঁহ ৰোৱ পাৰোঁ আমি তিতা চপোৱা বুলি এটা কাঠ আছে এই কাঠটোৰ গাছবিলাক ৰোৱা হয় তাৰপৰা মূল্যবান কাঠ হয় আৰু এই মূল্যবান কাঠবোৰ আমি ঘৰত লগাব পাৰোঁ ঠিক তেনেদৰে আমি লগাওঁ ঔষধী গছ যেনে মহা নেমু মহা নেমু গছৰ ঔষধী গুণ যথেষ্ট আছে ইয়াৰ পাতৰ পৰা আমি বিভিন্ন ৰোগৰ ঔষধ বনোৱা হয় মধুমেহ ৰোগৰ ঔষধ বনোৱা হয় ছালৰ ঔষধ বনোৱা হয় আমাৰ পেটৰ অসুখ হ'লে কৃমি হ'লে এই গছৰ পাত খোৱা হয় খালে ঔষধ বনোৱা হয় ইয়াৰ পৰা কৃমি নাশ হয় তেনেধৰণৰ গছ আমাৰ ৰোৱা হয় আমি কল গছ ৰোম কল গছৰ পৰা আমি ফল পাওঁ কল গছৰ ডালৰ অৰ্থাৎ কলৰ গছডালৰ পৰা বিভিন্ন ধৰণৰ সা সৰঞ্জাম তৈয়াৰ কৰিব পাৰি কল গছৰ পাতৰ পাত গৰু ছাগলীৰ খাদ্য হয় কল গছৰ গাৰ পৰা গা গছডালৰ পৰা পটুৱা আদি বনোৱা হয় ৰছী আদি বনোৱা হয় আমি তেনেধৰণৰ গাছ ৰোওঁ আমি নাৰিকল গছ ৰোওঁ নাৰিকল গছৰ পতিটো অংশই মানুহৰ কামত আহে প্ৰথমতে ফল আহে ফলৰ বিভিন্ন অংশৰ পৰা বিভিন্ন খাদ্যটোৰ বাদে বাকলিৰ পৰা ৰছী বনোৱা হয় আজি কালি আজি কালি নাৰিকলৰ বাকলিৰ পৰা খাৰ বনোৱা হয় ককুপিক বুলি এটা বস্তু বনোৱা হয় যিটো আমাৰ ফুলনিত বোৰত ফুলবোৰত লাগে তাৰ উপৰি পাতৰ পৰা ঝাড়ু বনোৱা হয় গা গছৰ পৰা ফালিলে কাঠ হয় তেনে ধৰণৰ গছ আমি ৰোওঁ ঠিক তেনেদৰে আমি লতা জাতীয় গছ ৰোওঁ যেনে শগুনি লতা শগুনি লতা মানে এশ গুণ যিডাল লতাত আছে এই লতাডালে পৰা আমি বিভিন্ন ধৰণৰ ঔষধ তৈয়াৰ কৰিব পাৰি বিশেষকৈ মধুমেহ ৰোগৰ ঔষধ পাৰি ছালৰ ৰোগৰ ঔষধ পাৰি মূৰৰ উফি ৰোগৰ ঔষধ বনাব পাৰি সেই কাৰণে তেনেকুৱা গাছ আমি ৰোওঁ পান জাতীয় আমি গাছ ৰোওঁ পান লতা জাতীয় গছ এই লতা জাতীয় গছ জোপাৰ পৰা পানৰ পৰা বিভিন্ন ধৰণৰ উপকাৰ আহে মুখত আমি যদি তামোলৰ লগত পান খাওঁ তেতিয়া হ'লে আমাৰ মুখৰ ৰোগ গোন্ধ নোহোৱা হয় পান এটা ব্যৱসায়ীক দিশত যথেষ্ট লাভৱান খেতি গতিকে এই পানৰ পৰা আমাৰ আৰ্থিকভাৱে বিভিন আমি যথেষ্ট উপকাৰিত হওঁ সেই কাৰণে আমি পান গছ লতা জাতীয় গছ এইবোৰেই ৰোওঁ ঠিক তেনেদৰে লতা জাতীয় গছ অন্য অন্য বহুতো আছে যেনে আমাৰ শস্যৰ ভিতৰত ভোল জিকা আদি লতা জাতীয় গছ নেচেৰা লতা জাতীয় গছ এইবোৰ আমি ৰোৱ পাৰোঁ উৰহি লতা জাতীয় গছ এইবোৰৰ পৰা আমাৰ শাক বা পাচলি পাচলি হয় এই পাচলিৰ জীৱন ধাৰণ কৰিব আমি পাৰোঁ ঠিক তেনেদৰে মূল্যবান যিমানবিলাক গছ আছে যেনে গামৰি গছ তিতাচপা এইবোৰ ক'লোয়ে তাৰ উপৰিও আমাৰ অসমত ভৈয়ামত থকা গছসকলৰ ভিতৰত আমাৰ পাকৰি গছ জৰি গছ আদিও আছে এইবিলাৰ পৰ এইবিলাক গছৰ পৰা খৰি হয় প্ৰধানত বিভিন্ন ইণ্ডাষ্ট্ৰীত আমাৰ খৰিৰ প্ৰয়োজন হয় গতিকে এনেকুৱা গাছবোৰ আমি ৰোওঁ যিবোৰ গছৰ পৰা পাতৰ পৰা আমাৰ উপকাৰ হয় দৈনন্দিন জীৱনত গা গছৰ পৰা হয় এইবোৰৰ কাৰণে আমি এনেধৰণৰ গাছবোৰ ৰোওঁ আৰু আমাৰ উপকাৰ আহে